মোৰ প্ৰিয় উদ্ভিদ বা ফুল হৈছে গোলাপ মই আমাৰ ঘৰৰ বাগিচাখনৰ বিভিন্ন চুকত গোলাপ পুলি ৰোপণ কৰিছোঁ আৰু নিজৰ ভাল লগা ৰঙটোৰ গোলাপ পুলি কেইটাৰ ফুলি থকা ফুল কেইপাহ দেখিলে মই মনত খুব শান্তি পাওঁ ই মোক এখ সুখ দিয়ে এই ফুল বাগিচাসমূহৰ লগত সময় কটোৱাৰ এক আনন্দই সুকীয়া গোলাপ ফুলৰ আজিকালি বিভিন্ন ৰঙ পোৱা যায় আৰু এই বিভিন্ন ৰঙসমূহ ৰঙসমূহৰ গোলাপ ফুলসমূহ একেলগে ৰোপণ কৰিলে যেতিয়া বিভিন্নৰঙী গোলাপ ফুলসমূহ একেলগে ফুলি থকা দেখিবলৈ পোৱা যায় তেতিয়া মোৰ খুবেই আনন্দ লাগে মই এই ফুলসমূহ খুবেই ভাল পাওঁ গোলাপ ফুল বুলিয়েই নহয় ফুল বুলি ক'লেই মই খুব ভাল পাওঁ বাগিচাখনত ফুলি থকা বিভিন্ন ফুলখিনিৰ যতন লোৱা তাক পানী দিয়া সময়ে সময়ে সাৰ দিয়া কামখিনি মোৰ বাবে আটাইতকৈ প্ৰিয় কাম মই দিনটোৰ কিছু সময় উলিয়াই এই কামখিনি কৰিবলৈ যত্ন কৰোঁ আৰু মই এই কথা ধ্যান ৰাখোঁ যাতে মোৰ ফুল কোনেও কোনো জীৱ জন্তু অথবা গ কোনো মানুহে চিঙি অবাবত নষ্ট নকৰে মই সেইখিনি কথাত যথেষ্টখিনি গুৰুত্ব দিওঁ কিয়নো ফুলসমূহ ফুলি থাকিলে বেছি ধুনীয়া লাগে ইয়াক চিঙি দিয়াৰ পাছত ইয়াৰ সৌন্দৰ্য্য বহুগুণেই কমি যাবলৈ আৰম্ভ কৰে সেয়ে মই ভাবোঁ যে মানুহে বাগিচা এখন খুব ধুনীয়াকৈ পৰিপাটিকৈ সজাই ৰাখিব লাগে তাত নিজৰ ভাল লগা ফুলবোৰ লগাব লাগে এই ফুলবোৰে কেৱল পৰিৱেশটো ধুনীয়া কৰা ধুনীয়াই নকৰে লগতে আমাৰ মনবোৰকো এক আনন্দ দিয়ে আমাৰ চাৰিওপাশে ফুলি থকা ফুলসমূহৰ সুগন্ধই আমাৰ মনটোত এক শান্তি দিয়ে অনাবিল শান্তি আজিৰ যান্ত্ৰিক যুগত যান বাহন অথবা প্ৰদূষণৰ বাবে যি প্ৰদূষিত হৈছে বা বেমাৰ আজাৰৰ সৃষ্টি হৈছে এইসমূহৰ পৰা কিছু আঁতৰি আমি যেতিয়া এখন বাগিচা পাতোঁ অথবা ঘৰত বিভিন্ন গছ পুলি লগাওঁ ৰোওঁ তেতিয়া আমাৰ যিমানখিনি সম্ভৱ আমাৰ আমাৰ অন্ততঃ নিজৰ ঘৰৰ পৰিৱেশটো সুন্দৰ হৈ থাকে আৰু এক আমি সুন্দৰ বতাহ পাবলৈ সক্ষম হওঁ গতিকে মই এই কথা ভাবোঁ যে আমি যিমান পাৰোঁ গছ পুলি ৰোপণ কৰিব লাগে যাতে আমাৰ লগতে আমাৰ চৌপাশৰ পৰিৱেশটোৱে এক সুন্দৰ সুন্দৰ পৰিৱেশ লাভ কৰে আৰু আমাৰ চৌপাশে এক সুস্থ বতাহ সবল বতাহ বলে যিয়ে আমাৰ স্বাস্থ্যৰ পক্ষেও হানিকাৰক নহয় অথবা আমাৰ স্বাস্থ্য়ৰ পক্ষে মঙ্গলজনকহে হয় গতিকে মই ভাবোঁ যে আমি সকলোৱে ফুল পুলি ৰোপণ কৰিব লাগে আৰু আমি আমাৰ আজৰি সময়কণত ফোন অথবা মোবাইল ব্যৱহাৰৰ পৰিৱৰ্তে অথবা অন্যান্য বিভিন্ন কামৰ পৰিৱৰ্তে এখন বাগিচাৰ যতন লোৱাটোহে অত্যাধিক গুৰুত্বপূৰ্ণ কাম বুলি মই বিশ্বাস কৰোঁ